আমি চাহ ভালপাওঁ এইটো লাল চাহটো ভালপাওঁ লাল চাহ বনাওঁ আদা দিওঁ তেজপাত দিওঁ অকণ নিমখ দিওঁ আমি লাল চাহটো খালে আমাক অন্যায় নকৰে আৰু ভাল গাখীৰ দিয়া চাহ বনালে চাহপাত দিওঁ তেজপাত দিওঁ কেতিয়াবা ঘৰত নাৰিকল থাকিলে নাৰিকলৰো চাহ বনাই খাওঁ ঘৰত থাকিলে নাৰিকল কাটিয়েই চাহ বনাই খাব পাৰোঁ হঠাৎ গাখীৰ ন'হলে চাহটো বহুত ভালপাওঁ আৰু এতিয়াটো লাল চাহেই খাওঁ বাৰু গেছৰ কাৰণে চাহটো ভাল লাল চাহটো ভাল বাৰু আৰু ঘৰততো গৰু গৰু নাথাকেই সেইটো কাৰণে গাখীৰটো কিনা যায় আৰু সেইটো কাৰণে লাল চাহটো বেছিকৈ বনাওঁ আৰু লাল চাহটো খাওঁ